হেল্ল' ছাৰ এইটো যোৰহাটৰ আইনেক্সৰ অফিচত লাগিছেনে হয় মই মানে এটা বিশেষ কাৰণতে আপোনালৈ ফোন এটা ফোন কৰিছিলোঁ হয় যিহেতু আপোনালোকৰ হলত এক তাৰিখে বিদুৰ্ভাই চিনেমাখন ৰিলিজ হ'ব সেইখন চাবলৈ যথেষ্ট আগ্ৰহী হৈ আছো যিহেতু প্ৰথম দিনা হলত টিকেট পাবলৈ বহুতো অসুবিধা হয় সেইকাৰণে মই আগতীয়াকৈ আপোনালোকলৈ ফোন কৰিলোঁ আৰু আপোনালোকে এটা ভাল চিটৰ টিকেট দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ